এই বজাৰলে যাবলে ওলাইছে বজাৰলে যাবলে ওলাইছে এই বিহুৰ বজাৰ মই যাম ল'ৰাটো যাব তাপা মানুহজন যাব অঁ মানুহজন যাব বিহু বজাৰ বেটেৰী লৈ যাম ও নাজিৰাতে কৰিবগে লাগিব

তহঁতিও যাবি নাই বিহু বজাৰ কৰিবলে নে কৰিলিয়ে অঁ কোন কোন যাব অঁ কি কি আনিবি বা অঁ আমাৰ এইবোৰ বিহু জলপান সান্দহ চিৰা গুড় আৰু এইবোৰ বিহু চোলা কাপোৰ আনিব লাগিব ল'ৰালে তহঁতি

অঁ মাহঁত যাব চাগে অঁ অঁ বিহু চোলা কাপোৰ অঁ আমাৰ সেইবিলাকে আনিব লাগিব আকৌ শাক পাচলি আনিব লাগিব ও বজাৰ কৰি দেৰি হ'ব চাগে অঁ যাবলে ওলাইছোঁ এতিয়া ভাত পানী খাই লৈছো যাম

তহঁতি দেৰিকে যাবিনে কি

অঁ মই এতিয়া ঘৰতে আছোঁ

ও অকল বিহুৰ কাপোৰ কানি আনিবিনে আৰু বেলেগ কিবা অঁ

অঁ ভাত এই আজি মাছ আছিলে ফুলকবি মাছ

তহঁতি খাই বৈ ওলাইছ নে কি নাজিৰাৰ এই হেৰি ডেইলি মাৰ্কেটতে কৰিম তহঁতি ক'ত কৰিম কৈছিলি পাহৰিছোৱেই

অঁ অঁ চিনাকি থাকিলে ভাল ও আকৌ ফুৰিবলে আহিবি নাই বিহুত অঁ যাম পিছত বিহু অকমান দেৰিকৈহে যাব পাৰিম বিহুত আকৌ হেৰি নহয় বজাৰটো এতিয়া আলহী আহিবলে বহুত বজাৰো কৰিব লাগে নাই তেনেকে খৰচ পাতি হ'ব পটকে যাব নোৱাৰি ন আলহী আহিব ও আকৌ ল'ৰা কাপোৰ কানি কিনি দিব লাগিব চুট কিনি দিব লাগিব চুৱেটাৰ কিনিব লাগিব এতিয়া ঠাণ্ডা দিন সেনেকে বিহু চব বজাৰ কৰিব লাগিব আৰু মানুহজনলে কাপোৰ কিনি আনিব লাগিব নিজলেও ল'ব লাগিব তেনেকে চবেই ল'ব লাগিব ও সেই বিহুতে

অঁ মই একেই আৰু হেৰি এতিয়া দিনবোৰ অকণমান চুটি নহয় জানো ওলাই যাওঁতেও দেৰি হয় নহয় অকণমান খাইবৈ ওলাই যোৱা ৰাতিপুৱা বনাই মেলি খাই বৈ ওলাই গ'লে বহুত দেৰি হয় ন দিন চুটি বজাৰ কৰোঁতেও সময় লাগিব বহুত কিনিবলে আছে ন চোলা কাপোৰবোৰত বেছি দেৰি লাগে ও ও চোলা কাপোৰ চাওঁতে মেলোতে পটকে নহয় পচন্দই নহয়চোন ও পচন্দ কৰিবলৈ বহুত হা শাক পাচলিও এতিয়া চাই চিতি আনিব লাগিব হেৰিবোৰ আনিলে আকৌ গেলি যায় নহয় পাচলি শাক শাকবোৰ এইবোৰ ৰঙালাউ চঙালাউ আনিলে বাৰু একো নহয় তেনেকে বজাৰ চজাৰ কৰোঁতে দেৰি হ'ব কেলে বিহুত নল'ব নি ফুৰিবলে গ'লে লাগিব অঁ অঁ আকৌ এনেকে পেজেনো দিওঁ নহয় আকৌ বিহুত তেনেকে দিব লাগিব হেৰিহঁতক ভন্তিহঁতক ও ও বিহুত প্ৰেজেণ্টো দিওঁ নাই তেনেকে দিব লাগিব এনেকে চাই মেলি আনোঁতে সময় হ'ব ও অঁ কেতিয়াকে যাবি ও আকৌ আমাৰ ইয়াতো সেই বিহু তালেও আহেব লাগিব ন ও ও অঁ এতিয়া গ'লিনে কি অঁ আমি ওলাইছোঁ

অঁ অঁ বেটেৰীত সোনকাল হ'ব লাগিব আহিব মাতিছোঁ ফোন কৰি

অঁ সোনকালে আহেনে অঁ অঁ বজাৰলে যাবলে বজাৰত কাপোৰ কানিত বেছি দেৰি লাগে আৰু এইবোৰত ইমান হেৰি শাক পাচলি ইমান হেৰি নাই বাৰু

ও ও অঁ একেহে আকৌ কাপোৰ কানি বেছি দেৰি চালে আকৌ বকেইচোন ও ও সেইফালৰ পৰা ওচৰ হয় ও আমাৰ দূৰে হয় দেই হেৰি বহুতকণ ওলাই যাব লাগে নহয় তহঁতৰ সেইডোখৰ আগবাঢ়ি থকা নাই অঁ অঁ আমাৰ আকৌ এইডখৰি সোমাবলে টান পায় নাই হেৰি বেটেৰীটো মাতিলে আহে হেৰি ভাড়াটো দিব লাগে সৰহকে হ'লেও সুবিধা হয় আৰু বহুতকন নহ'লে ওলাই যাব লাগ নহয় মেইন ৰাস্তালে ও ৰাস্তাটো হোৱাৰ পৰা সুবিধা হ'ল বাৰু নহ'লে আকৌ এনেকে বেটেৰীও নোসোমাইছিলে নহয় অহা যোৱা চাৰিশমান হ'বগৈ

অঁ তহঁতৰ অকণমান ওচৰ চাৰিশ টকা লয় যাওঁতে দুশ আহোঁতে দুশ অঁ ও বিহু বজাৰখিনি কৰিলে টেনশ্যন নেথাকে আৰু ও বজাৰখিনি কৰিলে আজৰি আকৌ ঘৰৰ কামবিলাক থাকে তেনেকুৱা বজাৰ কৰিবলৈ বহুত চিন্তা হৈ থাকে নহয় ও ও সান্দহ পিঠা খুন্দিলি নে কি ও চিৰা তিৰাবোৰ কিনিয়ে আনিম বুলি ভাবিছোঁ চিৰা মুড়ি গুড় আজিকালি ঢেকী পাবলেও নাই

অঁ অঁ অঁ হ'ব তেন্তে লগ পালে মাতিবি অঁ হ'ব